হেল্লো হয় মই এটা ছুইগিৰ অৰ্ডাৰ দিছিলোঁ ইয়াতে চাহৰ অৰ্ডাৰ দিছিলোঁ মই এই চাহটো মানে ভালদৰে পেকেজিং কৰি পঠিয়াবচোন যাতে সেইটো অকণমান অধিক সময় মানে গৰম হৈ থাকে হয় হয় ঠিক আছে বাৰু ধন্যবাদ